আমাৰ ঘৰৰ চৌপাশ স্বাস্থ্য সন্মত কৰি ৰাখিবলৈ আমি বিভিন্ন ধৰণৰ ব্যৱস্থা ল'ব পাৰোঁ তাৰ ভিতৰত ঘৰৰ বাহিৰৰ যিবোৰ লতা গছ গছনি আৱৰি থকা সেই লতা গছ গছনিসমূহ আমি কাটি পেলাই দিব পাৰি আৰু তাত নাৰিকলৰ ফুলা টাইয়াৰ বাল্টিং এইবিলাকত জমা হৈ থকা পানীৰ আৱৰ্জনা লেতেৰা পানী এইবিলাক আমি পেলাই দিব লাগে নিয়মিত চাফ চিকুণ কৰি ৰাখিব লাগে তেতিয়া হ'লে মহৰ পৰা ডেংগোৰ পৰা আমি হাত সাৰি থাকিব পৰা হ'ব তাৰপাছত তাত থকা বিভিন্ন ম'হো জন্ম নহয় আৰু ইয়াৰ লগতে বাৰিষা কালত বিভিন্ন ধৰণৰ বিষাক্ত জীৱ ঘৰৰ ওচৰত আহিব পাৰে তাৰ কাৰণে আমি বিভিন্ন ধৰণৰ ডিটাৰজেন ফেনাইল আদি ছটিয়াই আমি নিজক ঘৰখন চাফ চিকুণ কৰি ৰাখিব পাৰোঁ আৰু নিজৰ চৌহদৰ গছ গছনিসমূহ কাটি থৈ দিব লাগে তেতিয়া হ'লে আমাৰ যিটো চৌহদ সেই চৌহদটো পৰিষ্কাৰ কৰি ৰাখিবলৈ আমি সক্ষম হ'ম

আমাৰ স্বাস্থ্যসন্মত কৰি ৰাখিবলৈ আমি সক্ষম হ'ম বুলি মই ভাবোঁ